হয় আমাৰ অঞ্চলত যিবিলাক পৰিৱহণ ব্যৱস্থা আছে পৰ্যটকসকলে সেইবিলাক গ্ৰহণ কৰিব পাৰে সুবিধা সুবিধাবোৰ সুলভ আৰু নি নিৰ্ভৰযোগ্য হৈ আমাৰ পৰ্যটকসকলৰ বাবে ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ পৰিৱহণ সুবিধা আছে তেওঁলোকে যেতিয়াই আহিব বিচাৰে যেতিয়াই যাব বিচাৰে যিকোনো সময়ত যা যাব বিচৰা বাবে ইয়াত পৰিৱহণ ব্যৱস্থাৰ সুবিধাসমূহ পোৱা যায় যেনে বেটেৰী ৰিক্সা অ'টো বাছ বিভিন্ন ধৰণৰ সুবিধা পোৱা যায় আৰু পৰ্যটনসকল যি যিকোনো সময়তে আহিব বিচাৰিলেও ইয়াত পৰিৱহণ ব্যৱস্থাবোৰ সুলভ হয় আৰু নিৰ্ভৰযোগ্য হয় তেওঁলোকে যিকোনো সময়তে আহিব পাৰে ধৰক যদি তেওঁলোকৰ আহোঁতে কেতিয়াবা ৰাতিও হৈ যায় তেতিয়াও আমাৰ ইয়াত পৰিৱহণ ব্যৱস্থাৰ সুবিধাসমূহ পোৱা যায় পৰিৱহণ ব্যৱস্থাসমূহ সুলভ আৰু নিৰ্ভৰযোগ্য হয় আমি আমি বিভিন্ন ধৰণৰ যি পৰিৱহণ ব্যৱস্থা আৰু আমাৰ ইয়াত ৰাস্তা ঘাট পদূলিবিলাকো যাতায়তৰ বাবে পৰিৱহণ ব্যৱস্থাৰ বাবে সুচল হয় যিকোনো সময়তে আমাৰ ইয়াত অটো ৰিক্সা বেটেৰী বাছ আদি পোৱা যায় আৰু পৰ্যটকসকলে ভালদৰে আহি পৰিৱহণ ব্যৱস্থাত আহিব পাৰে তেওঁলোকে